হয় হয় হয় কওকচোন হয় কওকচোন হয় হয় হয় কাম হৈ আছে হয় হয় হয় আপোনাৰ কিমানমান মাটি আছিলে

হয় হয় কাম হৈ আছে এতিয়া আপোনাৰ ডকুমেণ্ট খাজানা লাগিব আধাৰ কাৰ্ড এন অ' চি লাগিব পইছা প্ৰতি বিঘাত পাঁচশ টকাকৈ যাব আৰু অনলাইন ফিজটো এক্সট্ৰা প্ৰ'চেছটো মানে এইটো অঁ আজিকালিতো চব অনলাইন জানাই তোমোকে আজিকালিতো চবলৈ নাহে আৰু তোমাৰ মণ্ডলক মাতিব লাগিব মণ্ডল আহি জোখ মাখ কৰিব কিমান মাটি আছে কি আছে আৰু মণ্ডলে জোখ মাখ পাছত সেইমতে মণ্ডলে প্ৰ'চেছ কৰিব প্ৰ'চেছ কৰাৰ পাছত তোমালোকৰ কাম আৰম্ভ হ'ব আৰু তাকে কিমান তাকে কিমান সোনকালে পৰা কৰা তাকে তোমালোকৰ মানে সেইটো অনলাইন প্ৰ'চেছটো চলিবই আৰু প্ৰতি বিঘাত পাঁচশ টকাকৈ যাব অঁ পাঁচশ টকাকৈ যাব লগতে মানে তোমাৰ মণ্ডল মণ্ডলক মণ্ডলজনটো মাতিবই লাগিব মণ্ডলে আহি জোখ মাখ কৰাৰ পাছত তাৰ পিছত তোমালোকৰ প্ৰ'চেছ আৰম্ভ হ'ব আৰু গতিকেলৈ তোমালোকে সোনকালে কৰা তোমালোকৰ ঘৰৰ মানুহৰ লগত পাতা কাৰ নামত কি ভাগ কৰা হয় জনাম মানে তোমালোকে সোনকালে কৰা কাৰণ কেলৈ লাষ্ট ডেটটো ওচৰত পাইছেহিতো লাষ্ট তাৰিখে এই এই মাহৰ একত্ৰিছ তাৰিখে লাষ্ট ডেট সোনকালে আলোচনা কৰা আজিকালি মানে কি হয় ভিৰটো বেছি হৈ আছেতো চ'বেই বসুন্ধৰা আঁচনি আঁচনিত সেইবিলাক কামবিলাক চলি আছে গতিকেলৈ মণ্ডলকো মাতিব লাগিব মণ্ডলজন আকৌ চব সময়ত আজৰি নাপায় যে বেলেগ বেলেগ জেগাত গৈ থাকে গতিকেলৈ যিমান পাৰা তোমালোকে খৰ খেদা কৰা সোনকালে কৰিবাহঁত তোমালোকৰ চাবলৈ গ'লেতো দেৰিয়ে হৈছে বেলেগ বেলেগ মানুহেতো বহুতখিনি কাম

ভালে কৰিলা ভালে কৰিলা আজিকালি মানে চব প্ৰায়খিনি মানুহক কৈ শেষেই কৰা নিচিনা হ'ল আৰু যিমান সোনকালে পৰা শেষ কৰিবলৈ চেষ্টা কৰা নহ'লে আৰু পাছত অসুবিধা হ'ব তাকে তোমালোকে আজি ঘৰৰ মানুহখিনি লগত ভালকৈ কথাবিলাক পাতি আহা যিখিনি প্ৰ'চেছ কৰিব লাগে যিখিনি কৰিব লাগে সেইখিনি কৰি ল'ব লাগিব মণ্ডলৰ লগত যিখিনি কৰিব লাগে অনলাইন যিখিনি কৰিব লাগে সেইখিনি কৰি সেয়া কামবিলাক আজৰি কৰিব লাগে আৰু

ঠিক আছে ঠিক আছে আহিবা